মোৰ জীৱনত শিকা আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ আছিলে এটা আছিলে বিফলতাৰ পৰা সফলতা বিফলতাৰ পৰা সফলতা হৈছে মই যেতিয়া বি এড এণ্ট্ৰেঞ্চ দিছিলোঁ প্ৰথমবাৰৰ বাবে তেতিয়া মই বিফল হৈছিলোঁ আৰু দ্বিতীয়বাৰৰ বাবে সফল হৈছিলোঁ এইটোৱে যে মানুহে কেতিয়াও হাৰ মানিব নালাগে নিজৰ যুদ্ধত আগুৱাই যাব লাগে আৰু আনকো আগুৱাই যোৱাত সহায় কৰিব লাগে হাৰ মনাই হৈছে নিজৰ জীৱনত লক্ষ্যত উপনীত হোৱাৰ আটাইতকৈ দূৰ্বল এটা দিশ যি দিশটো হাৰ কেতিয়াও মানুহে মানিব নালাগে হাৰ মানিলেই মানুহৰ জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে আগুৱাই যাব লাগে যুদ্ধত লাগি যাব লাগে যুদ্ধত যুঁজি যুঁজিহে মানুহৰ কি হয় নিজৰ লক্ষ্যত উপনীত হয় আৰু দ্বিতীয়তে হৈছে বন্ধু বান্ধৱক কেতিয়াও নিজতকৈ বিশ্বাস কৰিব নালাগে বিশ্বাস কৰিলে এদিন হ'লেও এদিন আপোনাক আঘাত দিবই মোৰ জীৱনত এনেকুৱা হৈছিলে মোৰ বান্ধৱী এজনীক খুব বিশ্বাস কৰিছিলোঁ কিন্তু তায়ে এদিন মোক জীৱনত বহুত আঘাত দিলে সেয়েহে বন্ধু বান্ধৱক সহজতে বিশ্বাস কৰিব নালাগে মানুহক চিনাই চিনি পোৱাত বহুত সহজ নহয় মানুহ যেনেকৈ আপোনাক ব্যৱহাৰ কৰে যেনেকৈ কথা কয় সেইটো মানুহৰ আচল ৰূপ নহয় মানুহৰ মনত কি আছে আপুনি ধৰিব নোৱাৰে মানুহে যেতিয়া আপোনাক বিপদৰ টাইমত সহায় কৰে বা সহজ বুদ্ধি দিয়ে বা আপোনাক আনন্দত আনন্দ হয় বা আপোনাৰ দুখত দুখী হয় তেওঁৱে হৈছে আপোনাৰ আচল বন্ধু বা বান্ধৱী যোনে আপোনাক বেয়া বুদ্ধি দিয়ে বা আনন্দত সুখী নহয় আপুনি পৰীক্ষাত বেছি নম্বৰ পালে তেওঁ দুখী হয় তেওঁ হৈছে আপোনাৰ আচল বন্ধু বা বান্ধৱী নহয় সেয়েহে মানুহৰ জীৱনত চিনি পোৱাত বহুত টান মানুহক সহজে বিশ্বাস কৰি ল'ব নালাগে এই দুটাই হৈছে মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ যি এটা হৈছে মানুহে কেতিয়াও হাৰ মানিব নেলাগে সফলতা লাভৰ বাবে মানুহে জীৱনত যুঁজ দি যাবই লাগে যুঁজি থাকিব লাগে যুদ্ধত আৰু দ্বিতীয়তে হৈছে বন্ধু বান্ধৱৰ পৰা কেতিয়াও বিশ্বাস কৰিব নালাগে বন্ধু বান্ধৱক যোনে আপোনাৰ আনন্দত সুখত থাকে তেওঁহে হৈছে আপোনাৰ আচল বা বন্ধু বা বান্ধৱী সেয়েহে সকলোকে মনৰ কথা খুলি কেতিয়াও ক'ব নালাগে কাৰণ এদিন হ'লেও এদিন আপোনাক বিপদত আনিবই মানুহৰ পৰা যিমান হয় বন্ধু বান্ধৱীৰ পৰা সংগৰ পৰা দূৰতে থকা উচিত কাৰণ এদিন হ'লেও এদিন আপোনাক বিপদ আনিবই সেয়েহে মই জীৱনত এনেকুৱা এটাই দিন পাইছিলোঁ যি বান্ধৱীৰ পৰাই মই নিজৰ জীৱনত বিপদ আনিছিলোঁ সেয়েহে যিমান পাৰে মানুহক বিশ্বাস কৰিবলৈ শিকক কোন মানুহ কেনেকুৱা মানুহ চিনি পাবলৈ শিকক যাতে আপুনি কেতিয়াও বিপদত পৰিব নোৱাৰে